মই যোৱাবাৰ ঠাণ্ডাত এখন ছাল কিনিছিলোঁ সূতাবোৰ ওলাই গ'ল এবাৰ ধোৱাৰ পিছতে ছালখনো কিবা বেয়া হৈ গ'ল পাতল হৈ গ'ল দামটো বহুত লৈছিলে কিন্তু মই ল'বলৈ অকণো ভাল নাপালোঁ উমটোও কম